প্ৰাকৃতিক পৰিৱেশ মোৰ বৰ প্ৰিয় তে সেই কাৰণে মই প্ৰাকৃতিক পৰিৱেশ থকা বিভিন্ন জেগালৈ পৰিভ্ৰমণ কৰিবলৈ যাওঁ বিশেষভাৱে মই যোৱাবছৰ মই গৈছিলোঁ লংডিং অৰুণাচল প্ৰদেশত থকা লংডিঙলৈ গৈছিলো তে লংডিঙলৈ যাবলৈ হ'লে আমাৰ যিখন মৰাণ ঠাই মৰাণৰ পৰা ৰাজগড় যাব লাগিব ৰাজগড়ৰ পৰা সাপেখাতী আৰু সাপেখাতী হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিব লাগিব এই প্ৰাকৃতিক পৰিৱেশলৈ যাওঁতে মোৰ লগত সহযোগী হিচাপে মোৰ পৰিবাৰ আৰু মোৰ ছোৱালী গৈছিল লগতে মোৰ বন্ধুৰ পৰিয়াল গৈছিল তো এনেকৈ যাওঁতে প্ৰথমতে লংডিঙত যিখন অৰুণাচল প্ৰদেশৰ গেইট আছিল গেইটত সোমালোঁ প্ৰৱেশ কৰিয়েই যিটো প্ৰাকৃতিক পৰিৱেশ পালোঁ ইমান এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ যিটো পৰিৱেশ পোৱাৰ লগে লগে মোৰ এনেকুৱা লাগিছিল যেন মই ইয়াতেই থাকিম এনেকুৱা এটা অনুভৱ হৈছিল পাহাৰ পাহাৰৰ চাৰিওফালে অকোৱা পকোৱা ৰাস্তা তাৰ মাজে আমি লাহে লাহে লাহে লাহে গৈ থাকিলোঁ আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে মই এইটোৱেই ক'ব বিচাৰিছোঁ যে ৰাস্তাবিলাক ইমান সুন্দৰ অকোৱা পকোৱা ক্ৰমান্বয়ে ওপৰলৈ আমি গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ চাৰিওফালে নীলা পাহাৰে একদম ভৰি আছে চৰাই মাত চৰাইৰ মাতৰ মাজত আমি ক্ষন্তেক তাতে এটুকুৰা ঠাইত ৰ'লোঁ বিশ্ৰাম কৰিলোঁ বিশ্ৰাম কৰি যিটো জলপ্ৰপাত এটা আছিলে জলপ্ৰপাতৰ তাতে আমি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ ওপৰৰ পৰা পানী জিৰি জিৰিকৈ পানী বৈ আহি আছে ইফালে চাওঁ পাহাৰ সিফালে চাওঁ পাহাৰ বহু দূৰত দেখিছোঁ নীলা পাহাৰ এনেকৈ আমি তাত অলপ সময় থকাৰ পাছত ক্ৰমান্বয়ে ওপৰলৈ অকোৱা পকোৱা ৰাস্তাৰে পাহাৰৰ ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ বগাই ক্ৰমান্বয়ে গৈ আছোঁ গৈ আছোঁ গৈ গৈ অৱশেষত লংডিং নামৰ এটুকুৰা সৰু ঠাই লংডিং নামৰ এটুকুৰা সৰু ঠাই য'ত অলপ সমতল সেই সমতলতে আমি ৰ'লোঁগৈ আৰু তাতেই আমাৰ দুপৰীয়া আহাৰো সংগ্ৰহ কৰিলোঁ দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত আমি লাহেকৈ লংডিঙৰ পৰা উভটনি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু উভটনি যাত্ৰাই যেতিয়া কৰিছোঁ মনটো ভাৰাক্ৰান্ত হৈ গৈছে যে এই পৰিৱেশৰ পৰা আমি গৈ আকৌ কোলাহল পৰিৱেশত গৈ সোমাব লাগিব ক্ৰমান্বয়ে আমি নামি আহি আছোঁ আৰু আহোঁতে এনেকুৱা এটা অনুভৱ হৈছে যে আমি প্ৰথমতে লংডিঙলৈ যেতিয়া গৈছিলোঁ যিহেতু লংডিংখন সমতলৰ পৰা বহু ওপৰত তো যাওঁতে আমাৰ যথেষ্ট কষ্ট হৈছিল কাৰণ ওপৰলৈ বগাই যাবলগীয়া হোৱাৰ কাৰণে বা গাড়ীৰে যাবলগীয়া হোৱাৰ কাৰণে গাড়ী বহুত ধীৰ গতিৰে যাব লগা হৈছিল কিন্তু যেতিয়া আমি লংডিঙৰ পৰা ক্ৰমান্বয়ে তললৈ নামি আহিলোঁ অৰ্থাৎ নামি আহোঁতে কি হৈছে যে গাড়ীখনৰ স্পীডটো ক্ৰমান্বয়ে বাঢ়ি গৈছে তাৰমানে ক্ৰমান্বয়ে অধোগমীয়ে যাত্ৰা এটাত যিহেতু আহিছোঁ আহি আহি অৱশেষত আমি পুনৰ সাপেখাতী পালোঁ আৰু সেই অভিজ্ঞতাটো ইমানেই ভাল লাগিল যে যদি জীৱনত যদি যাব লাগে কেতিয়াবা প্ৰাকৃতিক পৰিৱেশ থকা ঠাইলৈ ভ্ৰমণ কৰিব লাগে আৰু বিশেষভাৱে প্ৰাকৃতিক পৰিৱেশত গ'লে মনটো শান্ত হৈ যায় এনেকুৱা এটা অনুভৱ হয় যে অন্য যি হুলস্থুলীয়া পৰিৱেশ হুলস্থুলীয়া পৰিৱেশৰ পৰিৱেশৰ পৰা আঁতৰত থাকি নিৰিবিলি পৰিৱেশত য'ত চৰাই মাতৰ মাজত

শুদ্ধ অক্সিজেনৰ পৰিৱেশত যেন আমি পুনৰ এনেকুৱা যান্ত্ৰিকতাৰ পৰা আঁতৰি আমাৰ মন মগজুক শান্ত কৰিব পাৰি তেনেকুৱা এটা ব্যৱস্থালৈ আমি যাব লাগে আৰু আপোনালোককো অনুৰোধ জনাইছোঁ য'তেই নাযাওক প্ৰাকৃতিক পৰিৱেশ থকা ঠাইলৈ ভ্ৰমণ কৰিবলৈ যাওক তেতিয়া আপোনাৰ মনত এটা ভাৱ হ'ব যে প্ৰাকৃতিক পৰিৱেশটো সং সংৰক্ষণ কৰিবৰ কাৰণে আমি কি কি ব্যৱস্থা ল'ম যে প্ৰাকৃতিক পৰিৱেশ যে সংৰক্ষণ কৰিব যে লাগে এই বিষয়ে আমি ভালকৈ অনুমান কৰিব পাৰিম